অঁ বাইদেউ য়ে খটৰা সত্ৰত যাবনে তাকেইতো ৰবিবাৰ লৈ গেলি বেছি ভাল হয় নেকি নে কি অঁ ৰবিবাৰ লৈয়ে যাওঁ দেক হয়নে গাড়ী ধৰবো নে কি অঁ গাড়ী ধৰলি মানুহো যদি ওলাই তেতিয়া গাড়ী এখন ধৰলি হ'ব আৰু মানুহ নধৰলি নহলি আৰু আমাৰ গাড়ীখন হ'লিও লৈ যাম কম মানুহ যদি হৱে নে কি অঁ আৰু যদি মানুহ হয় ত' গাড়ী বিচাৰবাই লাগবো হেৰি আপনি কি বুট নিবো নে মুগ নিবো নে তাতে বজাৰ কৰবো

অঁ অঁ উপকৰণখিনি নিলি দিছোঁ ভাল লাগে হয়নে আতৰত যাৱাৰ কথা গোটেইখিনি নিলি পাচে হ'লি আমাৰ গাঁৱৰে এটা দেউৰীয়া আছে নহয় দেউৰীয়াটোই তাৰমানে হেৰি কৰে এই চব এই আমাৰ বৰদিতাই হৱে দিছোঁ এই বৰদিতাক নি পেলে কি ক'লিয়েই হ'ল চবখিনি কৰি দিব অঁ আমাৰ এই বৰদিতা হয় এই মহন্ত যি গোলাপ মহন্ত অঁ অঁ অঁ নিৰামিষহে আৰু তাতে মন্দিৰত গেলিনো আৰু ক'ত হেৰি কৰবি হয়নে আকৌ খাই আইলিহোও ভাল লাগবো দে সেনকে হয়নে কম মানুহ যাতে আৰু যোগাৰখিনি নি পেলে কি তাতেও বজাৰ কৰি দিবা পাৰা যাবো অঁ সেনকে হ'লিও নিব পা অঁ ইয়াৰপে দছটামান বাজাত গেলি সেনকেও পাৰা যাবো অঁ অঁ অঁ দে পিছে হ'ব দেক পিছে ৰবিবাৰটোৱে ফিক্স কৰলো আৰু অঁ অঁ দিয়ক অঁ